এই অঞ্চলত প্ৰায়ে দেখা পোৱা কিছুমান চৰাই হ'ল ঘনচিৰিকা শালিকা কাউৰী বগলী ভাটৌ কপৌ কেতেকী কুলি বৰটোকোলা বগলী কামচৰাই কণামুছুৰি কাণখৰিকা ভাটুক টুকা ময়ূৰ চৰাই বহুতো চৰাই দেখা পোৱা যায় ইয়াৰ ভিতৰত প্ৰিয় বুলি ক'বলৈ গ'লে মোৰ ময়ূৰ চৰাই দেখিবলৈ ভাল লাগে ময়ূৰ চৰাই ইমান দেখা পোৱা নাযায় কিন্তু ঠায়ে ঠায়ে দেখা পোৱা যায় ইয়াৰ ভিতৰত ময়ূৰ চৰাই দেখিবলৈ ইমানেই ধুনীয়া যে কোনোৱে ভাল বেয়া বুলি ক'ব নোৱাৰে কাৰণ দেখাত ইমানে ধুনীয়া যেতিয়া তেওঁ চৰাইটোৱে ময়ূৰ পাখি চালি ধৰে তেতিয়াতো দেখাত আৰু সৌৰ্ন্দয্য ফুটি উঠে সেয়েহে ময়ূৰ চৰাই মোৰ বেছি প্ৰিয় ময়ূৰ চৰাই দেখাত ধুনীয়া তাৰ বাদেও ভাটৌ চৰাই দেখিব ভাল লাগে ভাটৌ চৰাইক যদি ভালদৰে তাক কথা কব'লৈ শিকোৱা যায় তেতিয়া ভাটৌ চৰায়েও মানুহৰ দৰে কথা ক'বলৈ লয় ভাটৌ চৰাই দেখাত ইমান ধুনীয়া কাৰণ ময়ূৰ চৰাই যিমান ধুনীয়া ভাটৌ চৰাইৰো এটা ৰূপ আছে সেই ৰূপটো দেখিবলৈয়ো ধুনীয়া আৰু কেতেকী চৰাই দেখাত ইমান ভাল নালাগিলেও কেতেকী চৰাইৰ মাতটো এনে শুৱলা মানে শুনি থাকিলে শুনি থাকিব মন যায় কুলি চৰাইক সক সকলোৱে ভাল পায় তাৰ মাতটোৰ কাৰণে কাউৰী চৰাই দেখিবলৈ ক'লা যেনেকৈ তাৰ মাতটোও শুনিবলৈ বেয়া ঠিক তেনেকৈ ময়ূৰ চৰাই মোৰ বেছি ভাল লাগে সেয়েহে মোৰ প্ৰিয় বুলি ক'বলৈ গ'লে ময়ূৰ চৰাই মই প্ৰিয় বুলি ক'ম তাৰ বাহিৰেও কেইবাবিধমান চৰাই আছে সেই কেইবিধ চৰাইকো মই ভাল পাওঁ যেনে কপৌ চৰাই আৰু ভাটৌ চৰাই পাৰ চৰাই এনেকৈ ভাল লগা চৰাইৰ ভিতৰত আছে আৰু কিনো ক'ম বহুতো আছে চৰাইৰ নাম কিন্তু কৈ থাকিলে বহুত দীঘল হৈ যাব সেইকাৰণে মোৰ ইমানতে চমুকৈ কৈ মই সামৰণি মাৰিছোঁ মোৰ ক'বলগীয়া ইমানেই